হেল্ল' এ আছোঁ দিয়ক আপুনি বহুত দিনৰ মূৰত খবৰ কৰিলে যে অ বাকী ভাল এই আছোঁ দিয়া এই ঠিকে ঠিকে এই বহুদিন ক'ৰবাত যাবি নেকি

শুনিছোঁ শুনিছোঁ লগৰ দুইজনমানত মই শুনিছোঁ আৰু যাব পাৰি দুজন দুজননো কি যাবি আৰু দুজনমানক লগ ধৰোঁ নেকি তেতিয়া ভাল লাগিব বেছি এই মোৰ দুজনমান আছে ৰ'ব মই

এনেকৈ যাব পাৰি

এ মই এই মই কামত ব্যস্ত ৰ'বা অলপ ঘৰতো পৰিস্থিতি মানে ঠিক নহয় মানে পাৰ্কত গ'লে বুজাই দিম দিয়া তোমাক ক'ম বহুত তাৰমানে